মানুহে অসমৰ পাহাৰীয়া ঠাইলৈ গৈ ভাল পায় কাৰণ পাহাৰখন সেউজীয়া গছ গছনিৰে ভৰপূৰ অসমখনক পাহাৰেই আৱৰি আছে অসমত কেইবাখনো পাহাৰ আছে কাৰ্বিপাহাৰ নগাপাহাৰ অৰুণাচলতো পাহাৰ আছে অৰুণাচলৰ টাৱাঙতেই বিভিন্ন ধৰণৰ মানুহ তাত ফুৰিবলৈ যায় তাৰ পৰিৱেশটো বহুত ভাল কাৰ্বি আংলংত থকা কাকচাং কাকচাংখনো দেখিবলৈ বহুত ধুনীয়া তাৰ জলবায়ু তাৰ পৰিৱেশ বহুত মনোমোহা সেইকাৰণে মই অসমৰ মানুহে প্ৰায়েই পাহাৰীয়া অঞ্চলত ফুৰিবলৈ যায় পাহাৰীয়া অঞ্চলত থকা মানুহবিলাকে বিভিন্ন ধৰণৰ খেতি বাতি কৰে তাত থকা মানুহবিলাকৰ সাজপাৰো বিভিন্নধৰণৰ হয় তেওঁলোকে নিজেই খেতি বাতি কৰি নিজৰ উপাৰ্জন কৰে আৰু অসমৰপৰা যোৱা মানুহবিলাকে পাহাৰৰ থকা পাহাৰত খেতি বাতি কৰা মানুহবিলাকৰপৰা

অসমত যিমানকেইটা পাহাৰ আছে প্ৰত্যেকখন পাহাৰতেই মানুহে ফুৰিবলৈ যায় বিশেষকৈ অৰুণাচলৰ টাৱাঙত মানুহ বেছি ফুৰিবলৈ যায় তাৰ টাৱাঙত বৰফো পৰে যথেষ্ট পৰিমাণে পাহাৰীয়া পাহাৰৰ যিবিলাক গছ গছনি সেই গছ গছনিয়ে জলবায়ুটো বহুত ভাল কৰি ৰাখে সেই সেই সেইকাৰণে অসমৰ মানুহ প্ৰায়ে পাহাৰৰ পাহাৰীয়া ঠাইত ফুৰিবলৈ যাবলৈ ইচ্ছা কৰে পাহাৰখন আঁতৰৰ পৰা দেখিবলৈ বহুত মনোমোহা কিন্তু যেতিয়া তালৈ যোৱা যায় দেখা যায় যে পাহাৰখন বহুত ওখোৰা মোখোৰা আৰু হয় যদিও তাৰ যি পৰিৱেশ সেই পৰিৱেশে মানুহৰ মনবিলাক বহুত ভাল কৰে